অ' তুমি বৰষা বা হয় অ' হয় মই চেতিয়া পৰা কৈছিলোঁ ঠিক আছে মই আপোনাৰ মানে অভিনয় চাইছোঁ মানে ভাল লাগিলে এ এতিয়া মই কহিনুৰ থিয়েটাৰখন আনিম বুলি ভাবিছোঁ আমাৰ এই জানুৱাৰী উ উপলক্ষে ভোগালী বিহু আহিব পাৰিবনে অ' অ' এই ভোগালী বিহুৰ হেৰি দিনাই আৰু ঠিক আছে আপোনাৰ ভাল লাগিল বিহুলৈ শুভেচ্ছা থাকিলে